আমাৰ অঞ্চলত বিশেষভাৱে বিখ্যাত কিছুমান স্থানীয় ৰন্ধন প্ৰণালী হৈছে গাজৰ লগত গাহৰি মাংস চুঙাত দিয়া ভাত গাহৰি আৰু লাইশাক মাছৰ পিটিকা আলু পিটিকা হাঁহ আৰু কোমোৰা মাংস কুকুৰা ড্ৰাই ফ্ৰাই মাংস ব্ৰইলাৰ আৰু আলু বিলাহী দিয়া আঞ্জা মাটিমাহৰ আঞ্জা মা সৰু মাছৰ লগত ভোলৰ আঞ্জা দণিকনা মাছ পিঁয়াজৰ সৈতে ফ্ৰাই আদি আমাৰ ওচৰৰ আমাৰ অঞ্চলতে থকা কেইখনমান কেণ্টিন বা ঢাবা হৈছে চিটি ধাবা আপয়ন অন আপয়ন আৰু আপয়ন হোটেল আৰু ৰেষ্টুৰেণ্ট জ্যোতি হোটেল আৰু ৰেষ্টুৰেণ্ট আদি